মোৰ প্ৰিয় খেল বুলি ক'লে মই লুকা ভাকুক প্ৰাধান্য দিম আমাৰ স্থানত বিভিন্ন খেল ধেমালিৰ প্ৰচলন আছিলে যেনে টাংগুটি লুকা ভাকু বা ঢোক খেল আদি আছিল যদিও মই লুকা ভাকুক অধিক প্ৰাধান্য বা অতি প্ৰিয় বুলি ক'ব পাৰোঁ কাৰণ লুকা ভাকু খেলটোৱে শিশুৰ সৰ্বাংগীন বিকাশত সহায় কৰে অৱশ্যে সকলো খেলেই সৰ্বাংগীন বিকাশত সহয় কৰে তথাপি লুকা ভাকুটোত যিহেতু দৌৰা হয় বা ইটো ইটো শিশুৱে সিটো শিশুক বিচৰা হয় বা খেদা খেদি কৰা হয় তেনেধৰণৰ শিশুৰ শাৰীৰিক বিকাশ হোৱা দেখা পোৱা যায় ইয়াৰ লগতে এই খেলটোৱে যিহেতু মন মানসিক পুষ্টি প্ৰদান কৰে বা মানসিক তৃপ্তি লাভত সহায় কৰে গতিকে এই শাৰীৰিক আৰু মানসিক দুই ধৰণৰ পুষ্টিয়ে শিশু এটাৰ সৰ্বান সৰ্বাংগীন উন্নতিত বা বিকাশত এই লুকা ভাকু খেলটোৱে সহায় কৰিব পাৰে আৰু এই খেলটোৱে ইয়াৰ উপৰিও শিশুসকলক একত্ৰিত কৰি শিশুসকলৰ মাজত মিলা মিচা বা সমিল মিল মনোভাৱৰ বৃদ্ধি কৰাতো এই খেলটোৱে বিশেষভাৱে সহায় কৰে গতিকে সেয়েহে মোৰ লুকা ভাকু খেলটো বিশেষভাৱে ভাল লাগে আৰু এই খেলটো মই চাই ভাল পোৱাৰ উপৰিও চাইতো বিশেষভাৱে ভাল পাওঁৱেই বা কাৰণ এই খেল যেতিয়া চোৱা যায় এই খেল চালেও মানুহে বিশেষভাৱে মনোৰঞ্জিন মনোৰঞ্জিত বা মনোৰঞ্জন পাব পাৰে বা আনন্দিত হ'ব পাৰে ইয়াৰ উপৰিও এই খেলটোত অংশগ্ৰহণ কৰি বিশেষভাৱে ভাল লাগে কাৰণ এই খেলত যেতিয়া অংশগ্ৰহণ কৰা হায় তেতিয়াহ'লে শাৰীৰিক সকলো ধৰণৰ ব্যায়ামৰ ব্যায়াম হোৱা যায় আৰু ইয়াৰ উপৰিও মানসিক মানসিকি তৃপ্তিও এই খেলটোৰ জৰিয়তে লাভ কৰা যায় যিহেতু শিশু বা কিশোৰসকলে কিশোৰসকলক এই খেলটোৱে একত্ৰিত কৰে গতিকে এই খেলটোৰ পৰা বিশেষভাৱে মানসিক তৃপ্তি লাভ কৰি বিশেষভাৱে আগ্ৰহী হোৱা দেখা যায় বা বিশেষভাৱে মই এই খেলটোৰ প্ৰতি আগ্ৰহী হৈ আহিছোঁ